নমস্কাৰ পঞ্জীয়ন ছাৰ মোৰ সন্তানৰ বাবে এখন পাছপ'ৰ্টৰ তৎকালীনভাৱে এখন পাছপৰ্ট দৰকাৰ হৈছে মই আপোনাৰ ওচৰত এখন পাছপৰ্ট পাছপৰ্টৰ বাবে আবেদন জনাইছোঁ আপুনি মোক এখন পাছপৰ্ট অতি সোনকালে কি ধৰণৰে পাৰে দিয়ক আপোনাৰ এই পাছপৰ্টৰ কাৰণে কি কি নথি পত্ৰ লাগিব মোক জনাওকচোন আপোনাৰ আধাৰ কাৰ্ড লাগিব নেকি মোৰ সন্তানৰ আধাৰ কাৰ্ড লাগিব নেকি জনাব আৰু বয়সটো জন্মৰ তিথিটো লাগে যদি মই জন্ম তিথিটো কৈ দিছোঁ দুহেজাৰ তেইছ চনৰ ফেব্ৰুৱাৰী মাহত জন্ম আৰু অন্যান্য কিবা কিবি নথি পত্ৰ লাগে নেকি মহোদয় জনাব আপুনি আপুনি অতি সোনকালে মোক কেনেধৰণে হয় পাছপৰ্টখন বনাই দিব হয় মই এই অফিচতে আপোনাৰ অফিচতে কিমান সময় ৰব লাগিব জনাব মোক তৎকালীনভাৱে লাগে গতিকে অতি সোনকালে দিলে ভাল পাম মোৰ তেওঁৰ মাতৃৰ ভাগৰ কিবা প্ৰমাণ পত্ৰ আৰু মই পিতৃ হিচাপে তেওঁৰ কিবা প্ৰমাণ পত্ৰ লাগে যদি ছাৰ জনাব আপুনি